আমাৰ গৰু আছে গৰুৰ আলপৈচান ধৰিবলৈ দিনটোত বহুত কাম কৰা হয় প্ৰথমতে ৰাতিপুৱাই গৰুৰ বাহিৰলৈ উলিয়াই গৰু গোহালি চাফ চিকুণ কৰি তাৰ পাছত গৰুবিলাক পথাৰত নি এৰাল দিয়াগৈ হয় গৰু এৰাল দি আহি আকৌ দুপৰীয়া লৰাবলৈ যোৱা হয় পানী খোওৱা হয় তাৰ পাছতে আকৌ গধূলি অনা হয় গধূলি আনি বান্ধাৰ পিছত যে ৰাতিপুৱাই আমি দানা বনাই থৈ দিওঁ সেই দানাবিলাক খাবলৈ দিয়া হয় তাৰ পাছতে গৰু দানা খোৱাৰ পাছত অলপ পানী খোওৱা হয় পানী খোৱাৰ পাছতে আমি দানাৰ বাচন ধুই মেলি চাফ চিকুণ কৰি থৈ দিয়া হয় তাৰ পাছতে গৰু কিছুমান মহ হৰ পৰা ৰক্ষা কৰিবলৈ যে গৰুবিলাকক আঁঠুৱা তৰি দিয়া হয় আৰু গধূলি ধোঁৱা দিয়া হয় তাৰ পাছত আমি ৰাতি যেতিয়া চাকি বন্তি জ্বলাওঁ ধূনা দিওঁ সেই ধূনাসমূহো গোহালিত অলপ সময় ঘূৰাই দিওঁ গোহালিত ধূনা ঘূৰোৱাৰ পাছত ভাল ধৰণে আঁঠুৱাটো চাই মেলি থৈ আহোঁ যাতে মহ সোমাই গৰুক খাব নোৱাৰে আজিকালি গৰুৰ কিছুমান বহুত বেমাৰ হৈছে সেই বেমাৰবিলাকৰ পৰা ৰক্ষা কৰিবলৈও গৰুক বেজী দিবলগীয়া হৈছে গৰুৰ বিভিন্ন ধৰণৰ ভিটামিনৰ ঔযধ খোৱাবলগীয়া হৈছে পোৱালিক পেলুৰ ঔষধ খোৱাবলগীয়া হৈছে আৰু পোৱালিবিলাকৰ বেমাৰ বেছি হয় সেইকাৰণে পোৱালিবিলাক যত্ন বেছিকৈ ল'বলগীয়া হৈছে বাৰিষা হ'লে আমি দানা আৰু খেৰেই বেছিকৈ ব্যৱহাৰ কৰোঁ যে দানাবিলাক বনাই ঠাণ্ডা কৰি দিওঁ খেৰবিলাকত কেতিয়াবা নিমখ পানী চেতিয়াই দিওঁ কাৰণ খেৰবিলাক খাবলৈ বেছিকৈ মন নকৰে আৰু দল ঘাঁহ বা কিছুমানে বেছিবলৈ আলিটো কাটি ঘাঁহ আনে সেই ঘাঁহবিলাকো কিনি গৰুক খোওঁৱা হয় কেতিয়াবা ৰাস্তাতো আমি গৰুৰ ৰছী লগাই চৰাবলগীয়া হয় যে বাৰিষাৰ গৰু বহুত কষ্ট হয় সেই কাৰণে গৰুবিলাক বাৰিষাত বেমাৰ বেছিকৈ হয় দিনটোত প্ৰায় গৰুৰ লগত লাগিয়ে থাকিবগীয়া হয় গৰু এনেই লোকে দেখাত পোহাটো সহজ নিচিনা লাগে কিন্তু এজনী গাই গৰু পুহিবলৈ হ'লে বহুত কষ্ট হয় আৰু সেই কিন্তু কষ্ট হয় হ'লেও এজনী গাই গৰু পুহিলে সেই গাই গৰুৰ গাখীৰ যদি বেছি উৎপাদন হয় সেই গাখীৰ বেচিও এজনী গাইৰ পৰা বহুত পইচা উৎ উপাৰ্জন কৰিব পাৰি আৰু গাখীৰ ঘৰত ব্যৱহাৰ কৰিব পাৰি গাখীৰৰ পৰা আমি বহুত বস্তু বনাই খাওঁ যেনে ঘিউ বনাওঁ মাখন দৈ পনীৰ এইবোৰ বনাই আমি এজনী গৰুৰ পৰা গৰুৰ গাখীৰ পৰা আমি বনাই খাওঁ এইবোৰ নিকিনাকৈয়ে এজনী গাই গৰুৰ পৰা ঘৰতেই মানে সহজভাৱেই আমি বনাই খাব পাৰোঁ